হয় মই মাছ ধৰিবলৈ গাঁৱৰে জ্যেষ্ঠসকলৰ পৰা শিকিলোঁ পেহী খুৰী বৌ সিহঁত তেওঁলোকৰ পৰা শিকিলোঁ সৰুৰে পৰা মোৰ মাছ ধৰাৰ তেনেকুৱা কোনো অভ্যাস নাই আৰু সৰুতে তেনেকৈ মই মাছ ধৰিবলৈ যোৱা নাছিলোঁ এতিয়া শিকিছোঁ লাহে লাহে জ্যেষ্ঠসকলৰ পৰা শিকাৰ কৌশল বুলি ক'লে তেনেকৈ জ্যেষ্ঠসকলৰ পৰা মানে চালনী মাৰিও চালনীত উঠায়ো ধৰোঁ ধৰাৰ কৌশল আছে আকৌ ধৰক চেপাও পাতিব পাৰি কেনেকৈ চেপা পাতিব লাগে আৰু সেপিয়াব লাগে ঠিক তেনেধৰণে অলপ শিকাইছিলে আঁঠুৱাটোনো কেনেকৈ ধৰি কেনেকৈ নিব লাগে সেনেকৈ শিকাইছিলে আঁঠুৱাটো ধৰি আগলৈ কেনেকৈ যাব লাগে ভৰিত লগাই সেনেকৈ শিকাইছিলে তাৰোপৰিও বৰশী বোৱা বিশেষকৈ বৰশীটো মানে ঠিক বৰশী বাবলৈ কেনেকৈ টোপ দিব লাগে বৰশীটো লগাই বৰশী চিপডাল কেনেকৈনো তৈয়াৰ কৰিব লাগে তেনেকৈও শিকাইছিলে বৰশী ধৰক যেনেকৈ আমি বৰশীৰ যে কেবাওটা বস্তু টোপ দিওঁ মাছ ধৰিব পাৰোঁ সেই বিষয়ে শিকাইছে যেনে বৰশীত বৰলৰ টোপ দিব পাৰি আটাও দিব পাৰি আটা মাৰি ধৰক আমি ৰুটি বনাবলৈ যেনেকৈ ব্যৱহাৰ কৰোঁ সেনেকুৱা ধৰণৰ আটা তৈয়াৰ কৰি তাৰ বৰশীত দি তেনেকৈও মাৰিব পাৰি আৰু কেঁচু দিও ধৰা হয় ঠিক তেনেকৈ বৰশীত মাছ ধৰিব পাৰি আকৌ ধৰক চালনী চালনী বাব লাগে মেটেকাৰ তলত কেনেকৈ চালনী বাব লাগে সেনেকুৱা ধৰণৰো কৌশল কিছুমান শিকোৱা হৈছে জুলুকি জুলুকি বাবলৈ কেনেকুৱা ধৰণে কৰিব লাগে ৰাতি জুলুকি বালে টৰ্চ লাইট মাৰি কেনেকৈ হেৰি কৰিব লাগে জুলুকি মাৰিব লাগে ঠিক তেনেদৰে শিকাইছে আকৌ পঁচা মৰাও কিছুমান উজান উঠিলে যেনেকৈ পঁচা মাৰে উজান উঠিলেও পঁচা মাৰিব যাব পাৰি সেই তেতিয়াও তেনেকৈ শিকাইছে সৰু সৰু মাছবোৰ যেতিয়া নদী সোঁতত আহে আঁঠুৱা ধৰি কেনেকৈ মাৰিব লাগে সেই বিষয়েও আঁঠুৱা পাতিব লাগে তেনেকৈও ধৰা হৈছে শিকোৱাইছে সেয়াই আৰু মাছ ধৰিবলৈও যথেষ্ট কৌশল আছে কৌশলবোৰ লাহে লাহে শিকা হৈছে আৰু